হেল্ল' অঁ কি খবৰ মোৰ ভালেই মই বিশ্বনাথ চাৰিআলিৰপৰা কৈছিলোঁ মানে অলপ চাহখেতিৰ বিষয়ে ধৰক চাহখেতি ধৰক কেনেকৈ কৰে চাহখেতিৰ বিষয়ে মানে অলপ ধৰ জানিব বিচাৰিছোঁ মানে এইফালে ইমান ভালকৈ নাজানে মানে সেইকাৰণে তোমাক ফোন কৰিছোঁ চাহখেতিৰ বিষয়ে অলপ কোৱাচোন কেনেকৈ বা কৰে মই ময়ো ধৰ তেনেকৈ পোন্ধৰ বিছ বিঘা মানে বেছি মাটি নাই ধৰ কিমানতে ফাৰ্ষ্টটেতো অলপ অলপকৈয়ে কৰিব লাগিব তাৰপিছতে মানে

এতিয়াতো আমাৰ মাটিখিনিতো পথাৰৰে হয় বাৰু পথাৰতে হয় হয়

কলম চলমো দিব এনেই ধৰ চাহপাতৰ বাগান এখন খুলিলে তোৰ লাভ হয়গৈ ন প্ৰথমতে পাছতহে হ'ব ন অঁ মই এইখিনিকে জানিব বিচাৰিছিলোঁ হ'ব দিয়া